অঁ বাইদেউ বাইদেউ অঁ বাইদেউ মই পূজা হাজৰিকা সিঙে কৈছিলোঁ অঁ আপুনি যাম অঁ মানুহ এজনী মোক কাম কৰিবলৈ বিচাৰি আছিলে নেকি আপুনি অঁ মই বাইদেউ কম বুলি ভাবিছোঁ আকৌ দিবনে

হয় হয় মই বাইদেউ যি কাম পাৰোঁ তাকে কৈ দিম বাইদেউ মোৰ ঘৰখন চলিবলৈ পালেই হয় মই মানে মানুহে ঘৰত কাম কৰি আছিলোঁ চব জানো বাইদেউ ঘৰ মোচাৰপৰা একদম কাঁহী বাতি ধোৱাৰপৰা কাপোৰ ধোৱাৰপৰা ঘৰ সৰাৰপৰা চব জানো অঁ বাইদেউ অঁ মই পানী দিবলৈও জানো অঁ অঁ আৰু বাইদেউ মই খোৱা বোৱা চব জানো বাইদেউ কাপোৰো ধুব জানো মোক ৰাখে যদি ৰাখিব পাৰে মই বেলেগ এঘৰত কাম কৰি আছিলোঁ তাত পইছাটো বেলেগ এঘৰত মই তিনিমাহমান হৈ গ'ল পইছাটো তাত পাঁচ হাজাৰ দিছিলে আপুনি ক'ব কিমান দিয়ে ইমানেই দিব লাগিব আৰু জানেইচোন আমি বাগানীয়া মানুহ কেনেকৈ খাওঁ বাইদউ বাইদেউ আপুনি কৈছে যদি মই কিবা এটা কমাম বাৰু তেও মোক মানে কাম পোৱা নাই যে মই ভাবিছোঁ আপুনি বিচাৰি আছিলেতো ইয়াতে সোমাই থাকোঁ আও পাৰে পাৰে যদি বাইদেউ মোক লৈ ল'ব মই ইফালে চব জানো মোচাৰপৰা ধৰা আদিলৈকে জানো মোৰ মানে বহুত মানে অসুবিধা হৈছে বাইদেউ এই তিনিমাহমান কৰি কেনে এতিয়া ঘৰতে বহি আছো ইনেই এতিয়া নাই কৰা মানে কৰিম বাইদেউ মই একদম আপুনি মোক থৈ ল'ম বুলি ভাবিছে যদি মই ধুনীয়াকৈ কৰি থাকিম মোক পইছাটো মাহে মাহে ভালকৈ দি থাকিলে হ'ল অঁ হয় মোৰতো সৰু বাচ্ছা আছে ন মোৰ সৰু বাচ্ছা আছে মোৰো চলিব লাগে

হ'ব বাৰু বাইদেউ থকাটো ব্যৱস্থা কৰি দিয়াহেঁতেন বেছি ভাল পালোঁহেঁতেন আৰু হয় হয় বাইদেউ আপুনি না বুলি নক'ব আৰু দেই না বুলি নক'ব আৰু দেই বাইদেউ মই ৰাতিপুৱাই ওলাই আহিম বাৰু

অঁ অঁ

হয় হয় হয় অঁ বাইদেউ আপুনি চিন্তাই নকৰিব বাইদেউ মই যামেই আৰু আপোনাৰ যাম বুলি কৈছোঁ যদি যামেই আৰু আপুনি কিন্তু মোক ৰাতিপুৱা মই ৰাতিপুৱা চাৰে আঠটা বজাত যাম হ'বনে চাৰে আঠটাত বা নটা বজাত নটা বজাত বা চাৰে আঠটাত মই ওলাই যাম ধুনীয়াকৈ ঘৰৰ কাম বন কৰি মই গধূলি সময়ত আপুনি ক'ব কেইটা বজাত ছুটি দি দিয়ে ইমান দেৰি বাইদেউ মইতো চাই ছটালৈকে পাৰিম মোৰ বাচ্ছাও আছে যে মোৰ বাচ্ছাটো বাচ্ছাটো আছে এতিয়া নকৰিলেও নহয় সেইকাৰণে মানে বিচাৰি আছিলোঁ আকৌ এতিয়া যদি পাইছোঁ বা কৰিম বাৰু এইটো চিন্তা কৰিব নালাগে অঁ অঁ অঁ অঁ তাকে সুধিবলৈ ফোন কৰিছিলোঁ দেই বাইদেউ ধন্যবাদ

অঁ ঠিক আছে বাৰু ঠিক আছে